মই চৰাই চোৱা স্থান আমাৰ ওচৰত এটা ফিচাৰী আছে আৰু সেই ফিচাৰীত যেতিয়া হাঁহবোৰে গা ধুই থাকে আৰু পানীত সাঁতুৰি থাকে সেই দৃশ্য উপভোগ কৰি মই বহুত ভাল পাওঁ আৰু পানীত যেতিয়া মাছৰোকা চৰাইবোৰে মাছ বিচাৰি ফুৰে সেই দৃশ্য উপভোগ কৰি ভাল পাওঁ আৰু আমাৰ ওচৰত এখন মুকলি পথাৰ আছে সেই পথাৰত বগলী চৰাইবিলাকে জাক পাতি পোক পৰুৱা বিচাৰি ফুৰে সেইবিলাক দৃশ্য মই বহুত উপভোগ কৰোঁ আৰু সন্ধিয়া যেতিয়া চৰাইসমূহ নিজৰ আৱাসস্থলীলৈ যায় সেয়া এক মনোমোহা দৃশ্যবোৰ মোক বিশেষ কৰি তোলে